মই সূতাৰকুছী গাওঁত জন্মগ্ৰহণ কৰিছোঁ সূতাৰকুছীত শৈশৱত দিনবোৰ খুব ভাল আছিলে আমি তেতিয়া মোবাইল বা চ'ছিয়েল মিডিয়াৰ যুগ নাছিল বৰ্তমান ত যিমান ল'ৰা ছোৱালী আছে চ'ছিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে ত আমি কি কৰিছিলোঁ স্কুল গৈছিলোঁ ৰাতিপুৱাই স্কুলৰ পৰা আহি খেলা ধূলা কৰিছিলোঁ ডাঙৰৰ লগত কথা পাতিছিলোঁ বা গাওঁত বিভিন্ন ধৰণৰ অন্যষ্ঠান হৈছিল খুব ভাল আছিল পৰিৱেশবোৰ তাৰপিছত গৰমৰ বন্ধত বিশেষকে বহুত আমাৰ স্মৃতি জড়িত হৈ আছে আমি পথাৰত যাওঁ দেউতাহঁতৰ কাৰণে চাহজ লৈ যাওঁ দেউতাহঁতে তাত খেতি কৰা বা মাহঁতে ৰুব যায় তাৰপিছত সেই বোকাত খেলি ভাল লাগে আকৌ গধূলি আহোঁ আহি কেতিয়াবা বাৰিষা বানপানী হয় আমি জাল পাতিব যাওঁ মাছ মাৰিব যাওঁ গতিকে তেনেকুৱা বিভিন্ন ধৰণ স্মৃতি হড়িত হৈ আছে বিশেষকে স্কুলখন ঘৰৰ ওচৰত আছিল স্কুলত ৰাতিপুৱা গৈ বেছিভাগ সময় স্কুলতে আছিলোঁ স্কুলৰ পৰা আবেলি আহোঁ তিনটা চাৰিটা বজাত আহি ভাত পানী খাওঁ খাই খেলিব যাওঁ বিভিন্ন ধৰণৰ অনুষ্ঠান হয় কেতিয়াবা শিল্পী দিৱস কেতিয়াবা ৰাভা দিৱস ত সেই অনুষ্ঠানবোৰ চাইছিলোঁ বিশেষকে আমাৰ ওঅচৰতে এখন পূজা হয়ংতিকে পূজা বুলি ক'লে আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ আনন্দ উছাহৰ এটা ভাব আহে নতুন কাপোৰ বুলি ক'লে বেলেগ ধৰণৰ আনন্দ প্ৰথম দিনাই ৰাতিপুৱাৰ পৰা পূজাত গৈ আমি বিভিন্ন ধৰণৰ বেলুন কিনো বা চাওঁ আৰু বিশেষকে নলবাৰীত থিয়েটাৰৰ ক্ষেত্ৰতো এটা ভাল পৰিৱেশ আছে নাটক চাটক চাই ভাল পাইছিলোঁ মাহঁতৰ লগত গৈছিলোঁ বিশেষকে আমাৰ ডাঙৰবিলাকৰ লগত খেলিব যাওঁ আবেলি পথাৰত ফুটবল খেলোঁ ক্ৰীকেট খেলোঁ কেতিয়াব ভলিবল খেলোঁ সেই বিভিন্ন ধৰণৰ তেনেকুৱা স্মৃতি আছে আৰু তেতিয়া আমাৰ মোবাইল বুলিবলৈ একো নাছিল ত কেতিয়াবা আজৰি সময় পালে কিতাপ পঢ়োঁ গান শোনো চিনেমা চাওঁ আৰু বিশেষকে গাওঁৰ ওচৰ চুবুৰীয়াৰ লগত আমাৰ বহুত ভাল বন্ধুত্বপূৰ্ণ পৰিৱেশ এটা আছিল যিটো নেকি আমাক শৈশৱত কিন্তু এতিয়া পৰিৱেশ সলনি হ'ল আজিকালি ল'ৰা ছোৱালীবোৰ স্কুল কলেজত যায় বা মোবাইলত ব্যস্ত হৈ থাকে গতিকে আমি সেই পৰিৱেশটো পোৱা নাছিলোঁ হয়তো আমি সেইকাৰণে কিছুমান ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত সুবিধাও পাইছিলোঁ বা কিছুমান ক্ষেত্ৰত অসুবিধাও পাইছিলোঁ বিশেষকে গাওঁত জন্ম লোৱাৰ কাৰণে তাত সামাজিক পৰিৱেশ আছিল হয়তো সমাজৰ প্ৰতি সেইটো দায়িত্ববোধ সেই বস্তুটো আমি পালোঁ গতিকে আৰু আগন্তুক দিনত সেই শৈশৱটো নাপাওঁ সময় গতিশীল সময় গৈ আছে শৈশৱবোৰ বহুত মিছ কৰো শৈশৱৰ দিনবোৰ মনত পৰে বৰ্তমানো যিবিলাক শৈশৱত চিন্তা নাছিল আমি কি কৰিম কি নকৰিম কিন্তু এতিয়া ডাঙৰ হ'লো চিন্তা থাকে বহুত সেইখিনিয়েই